হয় নমস্কাৰ মই নিখিল বড়োৱে কৈ আছিলোঁ মই চুইগীত তাৰমানে এটা ফুড অৰ্ডাৰ কৰিছিলোঁ

অলপমান টাইম হৈছে তাৰমানে পোন্ধৰ মিনিটত আহি পোৱাৰ কথা আছিলে কিন্তু এতিয়া পোন্ধৰ মিনিটৰ বেছি হৈ গ'ল সেইকাৰণে আহি পোৱা নাই হয় ত' যদি বোলে দেৰি হয় তেনেহ'লে মই অৰ্ডাৰটো কেঞ্চেল কৰিম তাৰমানে যদি পাৰে অলপ সোনকালে আনি দিব যদি বোলে নোৱাৰে মই কেঞ্চেল কৰিব বিচাৰোঁ